হেল্ল' কওকচোন হয় হয় মৃদুলা কোঁচৰ ঘৰতে লাগিছে কওকচোন কি কাৰণে লগাইছিল বাইদেউ ফাৰ্মত এতিয়া চব শাক পাচলিয়েই পোৱা যায় লাই লফা পালেং বিলাহী কবিৰ পৰা ধৰিপিনি ভাট কেৰেলা জাতিলাও ৰঙালাও আপোনাক কি কেনেকৈ লাগে কিবা পাতিছে নেকি বাও অঁ কওকচোন কিমান লাগে ৰঙালাও হৈছে হৈছে অঁ অঁ

অঁ পাব পাব ৰঙালাও বৰ্তমান চল্লিছ টকাকৈ দি আছোঁ জাতিলাও বিশ টকা আৰু লাই মূলা কেজি ওজনত আও

অঁ সৰহীয়াকৈ নিলে চাই চিতি দিম বাও আপুনি আহিব ফাৰ্মলৈ পাৰিলে আহিব পাব পাব দাংবডীও আছে হ'ব আপুনি বাৰীলৈ আহিব আমি ৰেহাই কৰি দিম বাও অলপ হ'ব বাইদেউ ভাল আছে ভাল আছে হ'ব বাইদেউ